আমাৰ সংস্কৃতিত মহিলাসকলৰ যি ঋতুস্ৰাৱ হয় সেই ঋতুস্ৰাৱ আগৰ দিনত বহু পুৰণি দিনত মানে আপোনাৰ কি হৈছিলে নীতি নিয়ম বোলা বস্তু এটা আছিলে নীতি নিয়মৰ মাজতহে এই ঋতুস্ৰাৱ মানে মনা হয় আৰু সেই সময়ত মহিলাসকলে কোনো ধৰণৰ মানে বাহিৰত যাব না নোৱাৰে ভিতৰতে থাকিব লাগিব বা যিকোনো বস্তু চুব নোৱাৰে আৰু তেওঁলোকক যদি কোনোবাই চোৱে তেওঁলোকে গা ধুব লাগিব আৰু বৰ্তমান সমাজত যি বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগত অলপ হ'লেও এই নিয়ম নীতি পৰা অকণমান আঁতৰ হোৱা হৈছে আৰু এই আগৰ যিদৰে চুব নোৱাৰে বা হেৰি নকৰে বিজ্ঞানৰ যুগত এই নীতি নিয়মসমূহ ইয়াত মানে মনা নহয়